অ পাৰুল বাইদেউ অ মই ভাস্কৰে কৈছোঁ অ আপোনালোকৰ কাইমনৰ মাটিডোখৰ তাত এইবাৰ খেতি কৰিছেনি অ এইবাৰ খেতি কৰিছেনি অ অ অ

অ আপুনি এপ্লাই কৰিছে নে কৰিবহে হয় নেকি আপোনাক কোন কোন বেংকৰ পৰা কৰি কৰিব বাৰু কোন বেংকৰ পৰা কৰিব আপুনি এপ্পলাই এছ বি আই ৰ পৰা ন' আপোনাৰ চা চিনাকি আছেনি বেংকত বাৰু অ মোকো মানে অকণমান দেখুৱাই দিবচোন মইও মানে এতিয়া এই খেতিৰ কাৰণেই মানে আমাৰ এই মাটিডোখৰৰ কাৰণে আমাৰ পাচি মাটিডোখৰৰ কাৰণে মানে অ সেইডোখৰৰ কাৰণে মানে মই লোন এটা ল'ম বুলি ভাবি আছিলোঁ আপোনাকে তাকে মই খবৰ এটা পালোঁ অ খবৰ এটা পালোঁ আপুনি এই লোন এটা এপ্পলাই কৰিছে সেইটোকে সেইটোকে মই আপোনাক সুধোঁচোন আৰু আপোনালোকৰ এতিয়া আগৰ খেতি চেতি ভাল হ'ল ন'

অ অ অ অ ঠিক আছে বাৰু ঠিক আছে মই আপোনাৰ ঘৰলৈকে যাম অ হ'ব হ'ব বাৰু